হয় মই ভাবোঁ শিশুসকলক নিজৰ চেভিংচ একাউণ্ট ৰখাত উৎসাহিত কৰিব লাগে কাৰণ তেওঁলোকে ভৱিষ্য়তে নিজে কিবা উপাৰ্জন কৰিম বুলি ভাবি সেই চেভিংচৰ পইচাৰে তেওঁলোকে নিজে ইনকাম কৰিব পাৰিব আৰু পঢ়া শুনাৰ ক্ষেত্ৰত বা কিছুমান আৰ্থিক ক্ষেত্ৰতো তেওঁলোকে নিজে স্বাৱলম্বী হ'ব পাৰিব